হেল্ল' এইটো মনমিত্ৰা বা হয়নে অঁ মই ইয়াতে মই ইয়াতে পুলিচৰ ট্ৰেইনিঙৰ কাৰণে আহিছিলোঁ

অঁ মানে কিমানকে ল'ব এটা নাইটত

অঁ ওৱান পাৰ নাইটত আৰু অঁ তেতিয়াহ'লে মই ইয়াৰ পৰা ডি জে টাৱাৰলৈ কি কেনেকৈ যাব পাৰিম

অঁ খোৱা লোৱা বিলাক কেনেকুৱা মানে

অঁ আৰু কেম্পিংবিলাকো কৰিব পাৰিম ন অঁ মানে ফিজ লয় নেকি সোমালে আচ্ছা অঁ মানে পাঁচদিনমান থকা হ'ব ন ত' অলপমান বাজেটটো মিলালে ভাল আছিল আৰু

অঁ আৰু বাজেটটো মানে বাজেটটো কেনেকে পৰিব মানে ভৈৰৱকুণ্ডলৈ গ'লে

অঁ নেটৱৰ্কৰ প্ৰ'ব্লেম হৈ আছে

আপুনি শুনিছেনে অঁ আৰু মানে এই চেলফি উঠা প্লেচবিলাক আছে ন দিয়ক পিছে ধন্যবাদ